খেল খেল পৰম্পৰাগত খেল মানে ধৰ আমি সৰু থাকোতে লুকা ভাকু খেলিছিলোঁ মানে মাৰ্বল খেলিছিলোঁ ফুটবল খেলিছিলোঁ যেনেকে লুকা ভাকু এজনক মানে আৰ্ট কৰাওঁ কৰাই সি মানে থৈ দি আমি গোটাইবোৰ লুকাওঁ কোনোবাই বাঁহৰ তলত লুকায় কিছুমানে স্কুলত স্কুলৰ ঘৰৰ ওপৰত লুকায় কিছুমানে গাছত উঠি যায় কিছুমানে পুজিত লুকায় সেনেকে কিছুমানে বিছনাত লুকায় এনেকে বহুত মানে বহুত ল'ৰা ছোৱালী এনেকে লুকা ভাকু খেলিছিলোঁ তাৰ সি যাক মানে ফাৰ্চ দেখে তেওঁৱে আৰুনেক্সট বাৰ আউট হয় হেনেকে আৰু যেনেকে মাৰ্বল মাৰ্বলটো জানে মাৰ্বল তে হেনেকে আৰু গাঁত এটা গাঁত থাকে ধৰ হেনেকুৱা গাঁত থকা এটা খেল আছে আৰু বাকচ থকা এটা খেল আছে আৰু গাঁতা থাকাটোত মানে যায়ে গাঁতাটোৰ ওচৰত পৰে সেয়ে ফাৰ্ষ্ট হয় আৰু সি মানে মাৰ্বলটো টুকিব লাগে যাৰে মাৰ্বল টুকে সেয়ে ধৰ হেৰি হয় আৰু আউট হয় এনেকে তাৰপিছত ফুটবল ফুটবল খেলিছিলোঁ সৰু থাকোঙতে এতিয়া ফুটবল কিনা পইচা নাই কাৰো সেই সময়ত পইচা নাছিলে ধৰক কিছুমানৰ এক টকা থাকে কিছুমানৰ দুই টকা থাকে সেনেকে আছিলে ত' আমি কাৰ ঘৰত ৰবাব টেঙা আছে সেইবোৰ বিচিৰি গৈছিলোঁ যাৰে ঘৰত ৰবাব টেঙা ডাঙৰ ত' ৰবাব টেঙা চিঙি আনি সেই ৰবাব টেঙাইদি ফুটবল খেলিছিলোঁ হেনেকে মানে সেই খেলিছিলোঁ ৰবাব টেঙা খেলিছিলোঁ ফুটবল তাৰপিছত কাবাডি খেলিছিলোঁ তাৰ কাবাডি খ' খ' খেলিছিলোঁ তাৰপাছত দাউৰা মানে ৰানিং খেলিছিলোঁ আৰু হেনেকে আৰু তাৰ লুডু খেলিছিলোঁ তাৰপিছত চেছ খেলিছিলোঁ কেৰম কেৰম খেলিছিলো মানে সৰুতে আৰু কেৰম খেলা দেখোঁ সেই গতিকে আমাকো লগা হৈছে কেৰম ঘৰত মানে ঘৰত কান্দিলে কেৰম আনি দিয়ে ত' হেনেকে দুই চাৰিটা বন্ধুক মাতি আমি ঘৰতে কেৰম খেলিছিলোঁ কেৰমৰ ৰোলটো কেনেকুৱা জানা নাছিলোঁ এনেই আৰু যাই যেনেকে পাৰে সেনেকে মাৰি দিছিলোঁ এনেকুৱা তাৰপিছত সেয়ে আৰু খেলিছিলোঁ তাৰপিছত এনেকে আৰু বৰশী বাব গৈছিলোঁ বৰশীতটো খেলা খেলিছিলোঁ যেনেকে কাই কিমান মাছ ধৰিব পাৰে সেই খেলা খেলিছিলোঁ তাৰপিছত এই সেই আৰু সৰু সৰুৰ পৰা সেই খেলি আহিছোঁ পৰম্পৰা খেল বুলি